গোঁঠা বা চিলাই কৰা কামটো মই খুবেই কৰি আনন্দ পাওঁ কিয়নো মই মোৰ নিজ হাতেৰে মই পুতলা বনাওঁ লগতে মই মোৰ তেনেকৈ মই ব্যৱসায়টো আৰম্ভ কৰিছোঁ যিহেতু মোৰ দোকান আছে লগতে মই সেই মোৰ নিজ হাতেৰে বনাই মই মোৰ পুতলা মই ব্যৱসায় কৰি আছো যেতিয়া মই মোৰ নিজৰ ল'ৰা ছোৱালীকেইটাক পুতলা বনাই দিওঁ তেতিয়া হয়তো ল'ৰা ছোৱালীকেইটাই যি আনন্দ পায় সেই আনন্দ দেখি পেলাই ময়ো মোৰ ভাল লাগে আৰু যেতিয়া ওচৰ ল'ৰা ছোৱালীবিলাকৰ যেতিয়া জন্মদিন হয় মই মোৰ নিজ হাতেৰে পুতলা বনাই মই সেই ল'ৰা ছোৱালীবিলাকক উপহাৰ হিচাপে দিওঁ যে তেতিয়া ল'ৰা ছোৱালীয়ে যি আনন্দ পায় সেই যেতিয়া মুখৰ হাঁহিটি মই তেতিয়াও মোৰ খুবেই আনন্দ লাগে লগতে মই এই কামটো পেচা হিচাপে লৈছোঁ পেচা হিচাপে এই কামটো লাভৱান হয় কিয়নো ময়ো লগতে কাপোৰ চিলাওঁ কাপোৰ চিলালে যিহেতু এটা নিজৰ কষ্ট আৰু লগতে সূতাৰ প্ৰয়োজন সেই এখন মেখেলা চিলাই যিহেতু তাত বিছ টকা এটা আমি খৰচা হয় তাত আমি পঞ্চাছ টকা লওঁ যিহেতু আমাৰ ত্ৰিছ টকা এটা আমাৰ লাভ হয় সেইবাবে মই এই কামটি পেচা হিচাপে লৈছোঁ লগতে যেতিয়া নিজ হাতেৰে পুতলা বনাই কাৰোবাক উপহাৰ হিচাপে দিয়া হয় বা নিজেই দোকান মোৰ যিহেতু দোকান আছে সেই দোকানত যেতিয়া মই বিক্ৰী কৰোঁ যেতিয়া সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া আহে মোৰ পুতলা ক্ৰয় কৰে তেতিয়া হয়তো মোৰ খুবেই আনন্দ লাগে কাৰণ মই মোৰ নিজ হাতে যিহেতু মই

মই দি বা নিজ হাতেৰেই মই বনাই মই বিক্ৰী কৰিছোঁ সেইবাবেই মই মোৰ এই কামটো মই পেচা হিচাপে

যিহেতু কাপোৰ বৈ মই মোৰ ব্যৱসায়টি আৰম্ভ কৰি চিলাই মই আৰম্ভ কৰিছোঁ